কৃষিৰ বাবে সৰু শক্তিচালিত বা প্ৰৰ প্ৰ্ৰচাৰৰ বাবে অসম চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই পদক্ষেপবোৰৰ কৃষকসকলৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে পৰম্পৰাগত শক্তি উৎসৱ নিৰ্ভৰশীলতা কমাৰ লক্ষ্য ৰাখে অসম চৰকাৰে এ পি ডি চি এল আৰু অন্য কৃষি দপ্তৰৰ মাধ্যমে কৃষকসকলৰ বাবে চ'লাৰ পাম্প স্থাপনৰ সুবিধা প্ৰদান কৰিছে এই সুবিধাবোৰ কৃষকসকলৰ বাবে আৰ্থিক ভাৰসম্যৰ পাম্পসমূহ অধিক সুলভ কৰিবলৈ সহায় কৰে প্ৰধানমন্ত্ৰী কিষান উৰ্জা সুৰক্ষা আৰু উন্নতি অভিযান ই এক বিশেষ আঁচনি হয় এই আঁচনিৰ অধীনত অসম চৰকাৰে চ'লাৰ পাম্প স্থাপনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিছে এই আঁচনিয়ে খেতিয়কসকলক নিৰ্দিষ্ট পৰিমাণৰ আৰ্থিক সহায় প্ৰদান কৰে যাতে চ'লাৰ শক্তি ব্যৱহাৰেৰে চেচ ব্যৱস্থা উন্নত কৰি পৰম্পৰাগত শক্তিৰ পৰা নিৰ্ভৰশীলতা হ্ৰাস পায় সংযুক্ত চ'লাৰ পম্পৰ এক ব্যৱস্থা হয় এই উদ্যোগত আৰ্থিক সহায় আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হয় যাতে কৃষকসকলে চ'লাৰ শক্তি উৎপাদন আৰু চেচৰ পৰা লাভান্বিত হ'ব পাৰে কৃষকসকলৰ বাবে চ'লাৰ শেচ আঁচনি এই আঁচনিৰ উদ্দেশ্য হৈছে দূৰদৰ্শী বা বাহিৰত থকা অঞ্চলসমূহত কৃষকসকলক সহায় কৰা য'ত পৰম্পৰাগত বিদ্যুৎ ব্যৱস্থা যথেষ্ট নাই আৰ্থিক সহায় আৰু ঋণ ব্যৱস্থা এই সুবিধাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আৰ্থিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰি কৃষকসকলক চ'লাৰ পাম্প স্থাপনৰ বাবে ঋণ আৰু কম সূতত ব্যৱস্থা প্ৰদান কৰে এই পদক্ষেপে চ'লাৰ শক্তিক পৰিৱৰ্তন কৰাৰ বাবে বিশেষকৈ সৰু খেতিয়কসকলৰ বাবে অধিক সুবিধাজনক কৰি তুলিছে যাৰ বাবে আগ্ৰহী কৃষকসকলে পূৰ্ব পৰিচালিত পুঁজিৰ অভাৱ নাথাকে এই পদক্ষেপৰ কৃষি উৎপাদন বৃদ্ধি কৰি পৰিৱেশগত প্ৰভাৱ কম কৰা আৰু অসমৰ কৃষকসকলক অধিক নিৰ্ভৰযোগ্য আৰু খৰচৰ দৃষ্টিত সুলভ চেচ ব্যৱস্থা প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে